হয় ক'ভিডৰ পিছৰ পৰা আমাৰ অঞ্চলবিলাকত মানুহবোৰ ইমানেই সচেতন হৈছে এই ক্ষেত্ৰত মানে মই যথেষ্ট সুখী অনুভৱ কৰোঁ যিটো সময়ত দুহেজাৰ ঊনৈছ চনত যি মহামাৰী ক'ভিড আহিছিলে সেই ক'ভিডৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে মানুহে আমাৰ যিহেতু গ্ৰাম্যাঞ্চলৰ মানুহবোৰ যথেষ্ট অলপ ভয়াতুৰ হয় গতিকে এই ক্ষেত্ৰত গ্ৰাম্যাঞ্চলৰ মানুহবিলাকে কি কৰে তেওঁলোকে সেইটো সময়ত যিটো চৰ্দি হৈছিলে সেই চৰ্দি হোৱা মানুহবিলাকক তেওঁলোকে ইঘৰৰ পৰা সিঘৰলৈ যোৱাত যথেষ্ট বাধ্যতা কথা আছিলে সেইটো সময়ত কিন্তু তাৰ পিছৰ পৰাই এতিয়াও যি মানুহৰ যেতিয়া ৱেডাৰটো চেইঞ্জ হৈ যায় বা ক্লাইমেটটো চেইঞ্জ হয় ক্লাইমেটটো চেইঞ্জ হোৱাৰ লগে লগে মানুহৰ কি হয় জ্বৰ বা চৰ্দি হয় গতিকে সেই জ্বৰ বা চৰ্দি হ'লেও আমাৰ মানুহবিলাক আজিকালি ক'ভিডৰ হোৱাৰ পৰা এনেকুৱা সচেতন হ'ল যে তেওঁলোকে চৰ্দি হোৱা মানুহজনৰ সংস্পৰ্শলৈ যাবলৈ তেওঁলোকে ভয় কৰে জানোচা আকৌ তেওঁৰ সেই বীজাণুবোৰ আমাৰ গাত আহি আমাক স্পৰ্শ কৰিলে আমাৰ তাৰ পৰা আমাৰ বেমাৰ হ'ব পাৰে ইয়াৰোপৰি আমি তেওঁলোকে আগতে কি হয় চৰ্দি হ'লে তেওঁলোকে কোনো ধৰণৰ ৰুমাল ব্যৱহাৰ নকৰে ডাইৰেক্ট তেওঁলোকে নিজৰ হাতেৰে তেওঁলোকৰ যি নাকৰ পৰা ওলোৱাই সেইবোৰ তেওঁলোকে পেলায় গতিকে এতিয়া ক'ভিডৰ পিছৰ পৰা মানুহবিলাকে কি হৈছে তেওঁলোকে নিজৰ নিজৰ ব্যক্তিগতভাৱে ৰুমাল ব্যৱহাৰ কৰে ইয়াৰ উপৰিও তেওঁলোকে যি ৰুমাল ইউজ কৰে সেই ৰুমালখন প্ৰতিবাৰে তেওঁলোকে ধুৱে আৰু ৰুমালখন ধোৱাৰ পিছত তেওঁলোকে আৰু তেওঁলোকৰ বাবে তেওঁলোকে এতিয়া কি হয় শৌচাগাৰ বা পাছাবগাৰলৈ যেতিয়া যায় শৌচাগাৰ বা পাছাবগাৰলৈ যোৱাৰ পিছতো তেওঁলোকে ইমান সচেতন হৈ গ'ল যে হাত বা ভৰি বা গা নুধুৱাকৈ তেওঁলোকে ঘৰৰ ভিতৰলৈ নোসোমায় এই ক্ষেত্ৰত ক'ব লাগিব যে ক'ভিডৰ পিছৰ পৰা আমাৰ অঞ্চলৰ যিবোৰ জনসাধাৰণ সেই জনসাধাৰণবোৰ স্বাস্থ্যৰ প্ৰতি যথেষ্ট সচেতন হৈছে এই ক্ষেত্ৰত আমি ধন্যবাদ জ্ঞাপন কৰিব লাগিব আমাৰ চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিব লাগিব যে তেওঁলোকে আমাক যি এছ অ' পি দিছিলে সেই এছ অ' পি মানি আমাৰ গ্ৰাম্যাঞ্চলৰ যিসকল লোক আছিলে সেই গ্ৰাম্যাঞ্চলৰ লোকসকল যথেষ্ট সজাগ আৰু সচেতন হ'ল য'ৰ পৰা তেওঁলোকে স্বাস্থ্যৰ যথেষ্ট স্বাস্থ্যৰ ক্ষেত্ৰত যথেষ্ট তেওঁলোক মানে সজাগ হ'ল সজাগ হ'বলৈ বাধ্য হ'ল